আমাৰ খেতিত আমি সাধাৰণতে আমি ধান খেতি লগাওঁ ধান খেতি লগালে আমি যেতিয়া গৰু ছাগলীয়ে বহুত ডিষ্টাৰ্ব বহুত খেতি নষ্ট কৰে সিহঁতে কৰে কাৰণে আমি বজাৰৰ পৰা নেট কিনি আনো আনি আমি খেতি আমি খেতিপথাৰত বেৰা বেৰা দিওঁ তাৰ পিছত আমি বেৰা দি পূৰা ধুনীয়াকৈ চাৰিওফালে আমি বেৰা দি পেলাই আমি খেতিখিনি ৰাখোঁ আকৌ পাহাৰৰ কাষত যদি আমি খেতি কৰিবলগা হয় তেতিয়াহ'লে তাত বেৰা দিওঁ বেৰা দিও কাম নাই কাৰণ হাতী আহে হাতীবোৰ নামি আহে আহিলেই ধান খায় খচে বেয়া কৰে কৰি পেলাই সিহঁতে আকৌ গুচি যায় আকৌ কেইদিনমান আকৌ আমি তাত আকৌ ৰাতি ৰখি থাকিব লাগে ৰখি থাকি জুই জ্বলাব জুই জ্বলাব লাগে বাঁহ কাটি বেলে বাঁহ কাটিবলে গিলে গুটি মাৰি থাকব লাগে আমি সেনেকে থাক তাৰ থাকাৰ পিছত হাতীবিলাক গুচি যায় তাৰ পিছত আকৌ খেতি খেতি সেনেকেই হাতীয়ে হাতীয়ে বহুতো নষ্ট কৰি দিয়ে সেইকাৰণে আমি তাত হাতীৰ কাৰণে আমি বেৰা বেৰাৰো সুবিধা কৰি দিব নোৱাৰোঁ তাৰ কলগছ কলগছো ৰুই ৰুব নোৱাৰোঁ কলগছৰ খেতিও আমি লগাওঁ বাগানত তাতেও যায় কলগছ কলগছ একেবাৰে হাতীয়ে খাই উঘালি পেলাই দিয়ে তাৰ পিছত তামোল তামোল গছতো আমি ভাল কৰি ৰাখিব নোৱাৰোঁ তাত কেৰ্কেটুৱাও আহে বাদুলি তামোল যেতিয়া পকে বাদুলিয়ে লৈ যায় তাৰ পিছত আমি তাত বান্দৰ আহে বান্দৰ আহিলে গছৰ কল অমিতাৰ গছ অমিতাৰ গছ ফল যি আছে চব খাই দিয়ে আমি বাতাল গুটি দেখুৱাৰ পিছতহে বাদুলি যায় তাৰ পিছত কৰ্কেটুৱাও আমি খেদিব লাগলে বা বা বাতাল গুটি লৈ আমি কৰ্কেটুৱা খেদোঁ তাঁৰ বাৰি লৈ আমি কৰ্কেটুৱা খেদোঁ সেনেকে আমি খেতি পথাৰত আমি খেতি পথাৰ সুৰক্ষা দিওঁ